মই মোৰ বাগিচাৰ কামক হবি হিচাপে ল'লো কাৰণ সৰুৰে পৰাই ঘৰত দেখি আহিছোঁ আমাৰ ঘৰত ফুলনি থাকে মায়েই হওক বা দেউতাই হওক ঘৰত যিমান যি নহ'লেও ফুলনি এখন থাকেই বা ফুলনিটো চোৱা চিতা কৰে যতন লয় আৰু সেইটোৱে মোৰ প্ৰেৰণা মোৰ মা দেউতা ঘৰত যিমান কাম থাকিলেও নাথাকিলেও মোৰ ঘৰত যিটো সৰু বাগিচা আছিল সেইটো খুব যতন লয় ৰাখে ধুনীয়া ধুনীয়া ফুল ফুলে দেখি ভাল লাগে আৰু সেইটো মানুহৰ সকলোৰে নিজৰ নিজৰ এটা দৃষ্টিভংগী কোনোবাই ভাল পায় কোনোবাই বেয়া পায় মোৰ প্ৰেৰণা সেইটোৱে আছিল যে মোৰ মা দেউতাই এই কামটো কৰিছিল আৰু ময়ো এতিয়া সেই কামটো কৰি ভাল পাওঁ মোৰ মনৰ আনন্দ মোৰ মন ভাল লাগে যেতিয়া মই বাগিচাৰ কামখিনি কৰোঁ ফুল এজোপা ৰুওঁ বা গছ এজোপা ৰুওঁ তাৰপৰা যিটো ফুল ফুলে বা ফল ফুলে মোৰ বিৰাট ভাল লাগে